পাঁচ লাখ পাঁচ হাজাৰ পাঁচশ পঞ্চাছ ছয় লাখ সাত হাজাৰ সাতশ সত্তৰ আঠ লাখ ন হাজাৰ নশ বিছ তিনি লাখ চাৰি হাজাৰ চাৰিশ পঞ্চাছ দুই লাখ পাঁচ হাজাৰ তিনিশ বিছ